মোৰ এখন প্ৰিয় কিতাপ হ'ল মোৰ স্বপ্ন দুঃস্বপ্নৰ মেডিকেল কলেজ এইখন সম্পূৰ্ণ সঁচা ঘটনা ওপৰত আধাৰিত এই কিতাপখনৰ লেখিকা ডাক্টৰ নিলাক্ষী চলিহা গগৈ কিতাপখনত মোৰ ভাল লাগে এইটো কাৰণেই ইয়াত এগৰাকী এম বি বি এছৰ ছাত্ৰী প্ৰথম পৰীক্ষা দিবলৈ অহাৰে পৰা প্ৰথম ভৰ্তি ভৰ্তি হ'বলৈ অহাৰে পৰা একেবাৰে লাষ্ট দিনা শেষৰ দিনা মেডিকেল কলেজৰ পৰা ওলাই যোৱা লৈকে সেই দিনটোলৈকে বৰ সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে ইয়াত মেডিকেলৰ ছাত্ৰী গৰাকী এগৰাকী এনেকুৱা এখন ঘৰৰ ছোৱালী যাৰ পিতৃ এজন স্বাধীনতা যোজাৰোঁ আৰু যাৰ মাতৃ তথা পিতৃ পৰিয়ালৰ কেবাগৰাকীও আছে অতি নামজ্বলা লেখক সাহিত্যিক গতিকে স্বাভাৱিকতে ছোৱালীগৰাকীৰ অন্তৰৰ ভাৱ ধাৰণাবিলাক অলপ বেলেগ ধৰণৰ অলপ মানৱীয় গুণ সম্পন্ন অলপ আৱেগিক আৱেগো আছে অলপ সেই ধৰণৰ এই তেনে এজনী ছোৱালীয়ে মেডিকেল কলেজত সোমাবলৈ আহোঁতেই এটা জীৱন এটা দুখৰ জীৱন অতিক্ৰম কৰি আহিছে সেইটোও ইয়াত ধৰা পৰিছে কাৰণ প্ৰথম ইণ্টাৰ্ভিউতে তাই কোৱা হৈছে সোধা হৈছে যে তোমাৰ দেউতা লায়ন আছিল নেকি অৰ্থাত বিশ্ব বিখ্যাত লায়নছ ক্লাবৰ সভ্য আছিল নেকি সোধা হৈছে আৰু তাই ভাবিছে তাই কৈছে যে মোৰ দেউতা লায়নছ ক্লাবৰ সভ্য লায়ন নাছিল কিন্তু মোৰ দেউতা সিংহ আছিল দেউতাই মোক শিকাইছিল সিংহই লোভত নাখায় ভোকত খায় সেইখিনিৰ পৰা আৰম্ভ হৈছে আৰু সেইখিনিয়ে গোটেই কিতাপখনেই ধৰি ৰাখিছে সেইখিনিয়ে বুজাই দিছে তাই কেনে পৰিয়ালৰ পৰা আহি কেনে পৰিস্থিতিত পৰিছেহি গোটেই কিতাপখনতেই তাইৰ সংগ্ৰামৰ কাহিনী তাইৰ সততাৰ কাহিনী তাইক যোদ্ধা ৰূপে তুলি ধৰা হৈছে মেডিকেল কলেজত চলা বিভিন্ন প্ৰবক্তাৰ ডাক্টৰসকলৰ ওপ ওপৰৰ শিক্ষাগুৰুসকলৰ বিভিন্ন অনাচাৰ এইবিলাকৰ বিৰুদ্ধে তাই মাত মাতিব লগা হৈছে সেইয়া তাইৰ এটা যন্ত্ৰণা আনহাতে তাই বিভিন্ন ধৰণে অসুস্থ হৈ পৰিছে টি যক্ষ্মা ৰোগীৰ লগত যক্ষ্মা ৰোগীক সহায় কৰিবলৈ গৈ যক্ষ্মা ৰোগীৰ লগত থাকি দি সকলো প্ৰকাৰে সহায় কৰি লাগি ভাগি দি তাই নিজেই যক্ষ্মা ৰোগত আক্ৰন্ত হৈছে পৰীক্ষা দিবলৈ নাপায় যিহেতু যক্ষ্মা ৰোগ হ'লে হোষ্টেলত থাকিবলৈ এলাউ নকৰে গতিকে তাই পৰীক্ষা দিবলৈ নাপায় ঘৰলৈ ঘূৰি গুচি আহিব লগা হৈছে ইত্যাদি ইত্যাদি আৰু বহুত কিবা কিবি তাইৰ আদৰ্শমূলক চৰিত্ৰটো বহুত ঘটনাৰ যোগেৰে দাঙি ধৰা হৈছে কিন্তু তাৰ ভিতৰত আটাইতকৈ ভাল লগা কথা হ'ল তাইৰ সাহসটো সেই সাহসটোহে মোক আটাইতকৈ কিতাপখন প্ৰিয় সাহসটোৰ টোৱে মোক আটাইতকৈ বেছি আকৰ্ষণ কৰিছে কাৰণ তাই মাজে মাজে তাইৰ শিক্ষা গুৰুৰ লগত তৰ্ক বিতৰ্কত তৰ্কত লিপ্ত হৈছে অতি ভদ্ৰভাৱে অতি সুন্দৰভাৱে তাই নিজৰ পৰি নিজৰ বান্ধৱী বা বন্ধুৰ লগত নিজৰ সকলোবিলাক মন্তব্য ভালকৈ দাঙি ধৰিছে কিবা এটা বুজাবলৈ বিচাৰিছে আনকি ক্লাছত সোমাওঁতেও তেওঁ প্ৰফেছাৰ লগত তৰ্কত লিপ্ত হৈছে বা যিকোনো কথাৰ উত্তৰ দি নিজৰ মত প্ৰকাশ কৰিবলৈ ভয় কৰা নাই বিভিন্ন ধৰণৰ কথা সেইকাৰণে শেষ শেষত তাইৰ ইচ কলেজীয়া জীৱনৰ পৰা ওলাই অহাৰ সময়ত তাইক শিক্ষাগুৰুয়ে এটা বক্তৃতা দিবলৈ মাতিছে আৰু তেতিয়া তাইৰ কথা শিক্ষাগুৰুয়ে ডায়নামিক বিউটিফুল ব'ল্ড এনেকৈ কৈয়ে তাইক আহ্বান কৰিছে বক্তৃতা দিবৰ কাৰণে তাই সেই মুহূহুৰ্তত মঞ্চত উঠি কৈছে যে মই মেডিকেল কলেজত যিখিনি নাপালোঁ সেইখিনি আজি মই ইয়াত উঠি এই মঞ্চত উঠি পূৰা মাত্ৰাই পালোঁ কিতাপখন বৰ ভাল লগা সেইকাৰণে মই এইখন কিতাপ বাৰে বাৰে পঢ়োঁ আৰু ইয়াৰ পাঠকো আছে বহুত এইখন দহ বছৰ নে পোন্ধৰ বছৰ আগতেই প্ৰচ প্ৰকাশ হোৱা যদিও এতিয়াও কিতাপখন খুব ভালকৈ চলি আছে